ঐ হেল্ল' হেল্ল' হেল্ল' ঐ বৰ্ণভ এই আজি কিতাপ অলপ কিনি আনোগৈ কিতাপ অলপ কিনিবলগা হৈ আছে এই কেমেষ্ট্ৰিৰ এলিমেণ্টচ অফ ফিজিক্স কি কেমেষ্ট্ৰিহে আহিছে ফিজিক্সৰ এলিমেণ্ট অফ ফিজিক্সটো ল'ব লাগিছিলে তোমাৰ বহুত চালিয়া বুক মানে গোটেই হেৰিখিনিয়ে আছে ন এইখিনি পঢ়িলে মানে এন চি ই আৰ টি এন চি ই আৰ টি পঢ়ি একো লাভ নাই বে এন চি ই আৰ টি অকল ৰিভাইচ কৰিব কাৰণে ত' এলিমেণ্টচ অফ ফিজিক্সখন লৈ লওঁ কিনিব আছিল ন যাবানে কি পাণবজাৰ যাওঁ ব'লা

অঁ অঁ ত' মই অঁ অঁ ঐ ৰেফাৰেন্স অলপ ল'বলৈ অঁ যাম অলপ দেৰিকৈ নে যোৱাই নেকি ব'লা তেতিয়াহ'লে যাওঁ এতিয়াই যোৱা যদি ব'লা নহ'লে এতিয়াই যাওঁ খোজকাঢ়ি যাওঁ ন পাণবজাৰহে ওচৰতে ন এই হেৰি এনেই হেৰি এন চি ই আৰ টি পঢ়ি একো লাভ নাই বে এন চি ই আৰ টি নাই বে এন চি ই আৰ টি পঢ়ি যে আৰু একো ভাল ৰিজাল্ট কৰিব নোৱাৰিম আৰু অকল এন চি ই আৰ টি আৰু তোমাৰ কি হয় ৰিভাইজ কৰিবৰ কাৰণে একো আৰে ডাঙৰকৈ নাইয়েই বে একোৱে একোয়েই নাই এন চি ই আৰ টি ত ক'বলৈ গ'লে একোয়েই নাই এন চি ই আৰ টি ত এনেই দি দিলে আৰু এন চি ই আৰ টি খন ক্লাছতো চব এন চি ই আৰ টি অকল এনেই বে একো একো নাই এন চি ই আৰ টি ৰ ৰেফাৰেন্সটো লাগিব ভাই ৰেফাৰেন্সটো লাগিব ৰেফাৰেন্স ৰেফাৰেন্স নহ'লে একো লাভ নাই বে ক'ত যাবা হেৰিঅ'ৰ তাত যাবানে কি শেইখৰ তাত মাই বুক মাই বুকৰ তাত যাবানে শেইখৰ তাত যাবা অঁ ঠিক আছে ঠিক আছে মিলেনিয়ামত যাব পাৰি আৰু মোৰ ফিজিক্সৰ এটা ল'ব লাগিব অঁ অঁ হেল্ল' হেল্ল' শুনা না বুক চপ গৈছোঁ যেতিয়া হেৰিটোও লৈ লওঁ কি কয় পেন অলপো লৈ লওঁ ষ্টিক ফাইলকেইটামানো লৈ লওঁ প্ৰেকটিকেলো আছে ন তোমাৰ প্ৰেকটিকেল নাই চাগে তোমাৰ জিঅ'গ্ৰাফি আছে জিঅ'গ্ৰাফি থাকিলে প্ৰেকটিকেলো থাকিব ন